তেতিয়া দুহেজাৰ চৌবিছ চনটোক বিদায় দি দুহেজাৰ পঁচিছ চনক আদৰা সময় এই সময়খিনি এই সময়খিনিত মোৰ মনলৈ আহে এটা ভাৱ মানুহৰ দেখিছোঁ আজি সকলোৱে আনন্দৰে উৎসাহে মানুহক আজি চৌব্বিছ চনক বিদায় দি পঁচিছ চনক আদৰিবলৈ সকলো প্ৰস্তুত হৈছে সকলোফালে দেখিছোঁ সেইটো পিকনিক বুলি কোনোবা গৈছে কোনোবাই নৱবৰ্ষটোত কেনেকৈ আদৰিব কেনেদৰে নিজা সপোনবোৰ পূৰাব ঠিক তেনেকৈ মানুহবোৰে চবেই নিজকে আজি প্ৰস্তুত কৰিছে সেই সময়খিনিত মোৰ মনলৈ ভাৱ এটা আহিছিলে সেই ভাৱটো মানে এনেকুৱা মনত যি আহে দেখি আজি পৰিৱেশটো দেখি আহিছে যেন নৱবৰ্ষৰ চিকমিকনিয়ে সময় কাৰো বাবে নৰয় থমকি এদিন দুদিন কৰি বছৰ যায় বাগৰি নৱবৰ্ষতো উজলি আকৌ আহি পালেহি সেই তেনেকৈয়ে মোক মানে পৰিৱেশে লিখি যাবলৈ উৎসাহ কৰে আৰু তেনেকৈয়ে মই কবিতা লিখিছিলোঁ যেতিয়া প্ৰথম কবিতা লিখিছিলোঁ মোৰ কলেজত পঢ়ি থাকোঁতেই মোৰ লগৰীয়া এজনীয়ে কবিতা লিখি আছিলে মই এনো কিনো লিখিছে তাকে চাব বিচাৰিছিলোঁ তেতিয়া তাই কৈছে যে এইবিলাক অনুভৱেই কবিতা এই অনুভৱবোৰ কবিতা থৈৰেদি মানুহে আজি অনুভৱ মানে যাৰ অন্ত চুই যায় এটা কবিতাই এটা গানে কেতিয়াবা মানুহৰ মন চুই যায় সেই গানটোৱে মানুহৰ বিখ্যাত ধৰক জনপ্ৰিয়তা লাভ কৰে ঠিক তেনেকৈ এটা কবিতাই যাৰ অন্তৰ চুই যায় সেই ইমান হাজাৰটা কবিতা গালেও কেতিয়াবা মনলৈ নাহে কিন্তু কেতিয়াবা এটা অকণমান বাক্য এটাই মানুহক বহু চুই যায় সেই চুই যোৱা অনুভৱটোৱেই বিখ্যাত কবিতা বুলি ক'ব পাৰি এজন কবি এটা কবিতাই বহু দূৰলৈ আগবঢ়াই আনিব পাৰে আৰু বহুতকে অনুপ্ৰাণিত কৰিব পাৰে যেনেকৈ মই নতুন বোৱাৰী হৈ যেতিয়া আহিছিলোঁ তেতিয়া নিজকে নিজে অনুভৱ কৰিছিলোঁ ন বোৱাৰী হৈ এদিন তুমি আহিবা তুমি ওলাবা সময় সোমাবা মুখত মিচিকিয়াই হাঁহি পুৱাতে সাৰিবা দীঘলকৈ পদূলি মূৰতে ওৰণি টানি টানি নিজকেই নিজে বৰ্ণনা কৰি তেতিয়াই মই লিখি গৈছিলোঁ আৰু মই হাঁহিছিলোঁ আৰু এনেকৈয়ে প্ৰতিটো পৰিৱেশতেই মোক অনুপ্ৰাণিত কৰে প্ৰতিটো পৰিৱেশত মই লিখি যাবলৈ প্ৰেৰণাটো পাওঁ